ব্যৱসায়ৰ লাভৰ অংশটো ক্ৰমান্বয়ে মই তিনিটা ভাগত খৰচ কৰোঁ এটা ভাগ হৈছে নিজৰ ঘৰখনৰ উন্নতি কৰা ঘৰত যাৱতীয় বস্তু দোকান বজাৰ এনে তেনেকুৱা কামবিলাকত খৰচা কৰোঁ আন এটা ভাগ ব্যৱসায়তে আকৌ খৰচা কৰোঁ সেই মানে ব্যৱসায়টোত যাতে আৰু অলপ উন্নতি হয় আৰু অকমান ব্যৱসায়টো ডাঙৰ হয় আগতকৈ অলপ উন্নত কৰিব পাৰি তেনেকুৱা চিন্তা কৰিয়েই আকৌ ব্যৱসায় এটা লাভৰ অংশ মানে খৰচা কৰি দিওঁ নহ'লে ব্যৱসায়টো একেটা জোখতেই ৰৈ থাকিব আৰু এটা ভাগ কি কৰোঁ সেই ভাগটোৰপৰা সঞ্চয় কৰা হয় সেই সঞ্চয়টো আপোনাৰ জীৱন বীমা নিগমত প্ৰিমিয়াম দিয়া হয় ডাকঘৰৰ একাউণ্ট আছে তাতো পইচাটো জমা থোৱা হয় আৰু আপোনাৰ এটা নতুনকৈ ব্যৱসায় ল'বৰ কাৰণে লোন লোৱা আছিলে কৰিবৰ কাৰণে লোন এটা লোৱা আছিলে সেই লোনটোৰ কিস্তি দি কৰি থকা হয় মূলতে ব্যৱসায়টোৰপৰাই আমি বিভিন্ন ধৰণে উন্নতিও কৰিছোঁ আৰু সেই অনুপাতে বেংকৰ ঋণো মাৰিছোঁ সঞ্চয়ো কৰিছোঁ আপোনাৰ ঘৰৰ যাৱতীয় আচবাব খোৱা বোৱা সেইবিলাক কৰিছোঁ লাইটৰ বিল দিছোঁ পানীৰ বিল দিছোঁ সেইবিলাক তেনেকৈয়ে দিছোঁ আৰু